দৌৰে আমাৰ সমস্যা বেছি নহ'লেও অলপ হ'লেও সমাধান কৰে বুলি মই ভাবোঁ যিটো আগতে অলপ ৰাতিপুৱা শুই উঠি অলপ ষ্ট্ৰেছ ফিল হৈছিলে যাৰ কাৰণে দিনটো বেয়া লাগি থাকে বা কিবা কাৰণত যদি মন চন বেয়া লাগি থাকে আপুনি যদি দৌৰটো ষ্টাৰ্ট কৰে ৰাতিপুৱা শুই উঠি দৌৰটো যদি ষ্টাৰ্ট কৰে দৌৰিলে মানে আপোনাৰ মানসিকভাৱে অলপ শক্তিশালী হৈ উঠিব পাৰে যিটো আপোনাৰ কাৰণে ভাল মই সদায় ৰাতিপুৱা দৌৰ সোনকালে উঠি দৌৰিবলৈ যাওঁ দৌৰি আহি অলপ দৌৰো দৌৰাৰ লগতে অলপ এক্সাৰচাইজ কৰা হয় য়োগাও কৰা হয় অলপ যাৰ বাবে দিনটোৰ কাৰণে মনটো ফ্ৰেছ হৈ থাকে আপুনি বেলেগ কামত নিজৰ কামত মন দিব পৰা হয় মনবিলাক খেলি মেলি হৈ নাথাকে ভালকে নিজৰ কামবিলাক কৰিবলৈ শক্তি পায় নিজৰ কামত মন দিব পাৰে মানে যদি মই যদি কোনোবা এদিন যদি মিছ কৰি দিওঁ ৰাতিপুৱা উঠিব নোৱাৰোঁ বা দেৰিলৈকে শুই থাকোঁ দৌৰিব নাযাওঁ তেনেকুৱা কৰিলে মোৰ মোৰ দিনটোৰ কাৰণে মনটো অলপ বেয়াই হৈ থাকে ষ্ট্ৰেছ হৈ থাকে কিবা সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি মই অলপ দৌৰিবলৈ যাওঁ যাৰ কাৰণে মোৰ মনটোও ভাল লাগি থাকে ইয়াৰ ফলত বেমাৰ আজাৰবোৰো অলপ কম হয় যেনে আপুনি ৱেইট লছ কৰিব বিচাৰিছে ত' ৱেইটতো ৱেইটৰ ক্ষেত্ৰতো দৌৰে অলপ সহায় কৰে বেছি নহ'লেও ওৱান পাৰ্চেণ্ট হ'লেও সহায় কৰে বহু ক্ষেত্ৰতে স্বাস্থ্যও ভালে থাকে মানসিকভাৱেও ভাল সুস্থ হৈ থাকে যাৰ কাৰণে এইটো মই ভাবোঁ প্ৰয়োজন এইটো আমাৰ কাৰণে